অসমত যিহেতু ফুৰিবলগীয়া ঠাই বহুত আছে অসমৰ ইমূৰৰপৰা সিমূৰলৈও বহুতো পৰ্যটন ক্ষেত্ৰ আছে গুৱাহাটীত আছে মা কামাখ্যা তেনেকৈ শিৱসাগৰত আছে শিৱদৌল জয়দৌল তেন্তে তেনেকৈ মাজুলীটো আছে সত্ৰনগৰী মাজুলীটো আছে মাজুলীৰ সত্ৰসমূহ তেনেকৈ অসমৰ ইমৰৰপৰা সিমূৰলৈ বহুত ফুৰিবলগীয়া ঠাই আছে ভ্ৰমণকাৰীসকলে অসমত যাত্ৰা কৰাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত সচেতন হ'ব লাগে যেনে মাজুলী যেতিয়া ভ্ৰমণ কৰিবলৈ আহে তেনেকৈ সকলো সময়তে মাজুলীলৈ আহিলে আপোনালোকে অহাৰ সুবিধা নাপাব যিহেতু মাজুলীলৈ ফেৰী চলাচল কৰে সেই ফেৰীয়েদি আহিব লাগে মাজুলীলৈ আৰু সেই ফেৰী সকলো সময়তে নচলে ৰাতি সেই ফেৰী বন্ধ থাকে গতিকে সকলো সময়তে মাজুলীলৈ অহাৰ সুবিধা নাপাব সময়ে সময়েহে ফেৰী চলে আৰু যিহেতু ৰাতি নচলে গতিকে সেই সকলোখিনি চাই মেলি মাজুলীলৈ আপোনালোকে আহিব পাৰিব তেনেকৈ কিছুমান কিছুমান ঠাইত যেনে বড়োলেণ্ড এলেকা সেইসমূহ ঠাইত উগ্ৰপন্থীৰ আতংক থাকে যিহেতু আগৰ নিচিনা এতিয়া নাথাকিলেও এতিয়াও কিন্তু অলপ অলপ আছে গতিকে তাৰ দোকান বজাৰ সেইসমূহ সোনকালে বন্ধ হৈ যায় বেলেগ বেলেগৰ তুলনাত সাত আঠ বজাত প্ৰায় বন্ধ হৈ যায় সেইসমূহৰ দোকান গতিকে আপুনি যদি তাত ভ্ৰমণ কৰিবলৈ যায় বা ভাবি থাকে কিবা কিনিবলগীয়া থাকে তেন্তে আপুনি সাত হয়তো সাত বজাৰ ভিতৰতে সকলোখিনি কিনি মেলি ৰুমত যাব লাগিব তেনেদৰেই এই কিছুমান সচেতন হ'বলগীয়া কথা থাকে